হেল্ল' ৰাজু দা আপুনি ক'ত আছে বাৰু আপোনাৰ দেৰি হ'ব নেকি অঁ আপুনি আকৌ সময়ত নাপালেহি মানে মোৰ দেৰি হৈ যাব নহয় মোৰ জৰুৰী কাম এটা আছে হয় নেকি অঁ মই বেলেগ এখন গাড়ীকে ঠিক কৰোঁ তেনেহ'লে আপুনি বেয়া নাপাব আকৌ অঁ ঠিক আছে তেন্তে হ'ব তেন্তে ৰাখিছোঁ